আপোনাৰ ফেমিলিৰ কাৰণেও এটা বেলেগ ব্যৱস্থা আছে আপোনাৰ যেনেধৰণৰ ব্যৱস্থা লাগে খুব সুন্দৰকে আমাৰ ব্যৱস্থা আছে ইয়াত আপুনি

একো নাই আমাৰ ফুডিং লজিং মানে চব পাব আপুনি অঁ অঁ লজিং চব পাব আপুনি হয় হয়

অঁ ফুডিংটো তাত ইনক্লুড থাকিব বাকী সকলোখিনি ফেচেলিটি থাকিব যিটো আপোনাৰ লাঞ্চ পাব

অঁ অকল লজিং পাব আপুুনি পাঁচশ টকাত পাৰ নাইট

আৰু কিমান দিনৰ কাৰণে বুকিং কৰিব আপুনি সেইখিনি আমাক জনাই দিব তাৰ সেইমতে আপোনাক কেনেধৰণৰ আপোনাৰ ব্যৱস্থা কেনেধৰণৰ আপোনাৰ ৰুম লাগে আপুনি সেইটোৰ মতে পাই যাব আপুনি ঠিক আছে অঁ অঁ ঠিক আছে ঠিক আছে

অ'কে ঠিক আছে